অ' সৰুমাই অ' কি কৰিছ কি কৰিছ মানে আছোঁ নলবৰীয়া মানুহ আৰু ৰাসকলৈ ৰখি থাকোঁ ৰাসো আহিল অঁ নাই যোৱাৰ নামেই নলওঁ আমি যাব খুজিছিলোঁ মাহঁতক গধূলি বৰদেউতা নাই নেকি ঘৰত অঁ তেজপুৰত অঁ অঁ অঁ কেতিয়া আহিব মই ফোন মৰা নাই ৰ'বা বৰদেউতাক মাৰিলে গম পাম বাৰু অঁ অঁ আৰু দাদাহঁত দাদাহঁত নাই অঁ জ্বৰ উঠিছে নি অঁ অঁ অঁ অঁ তে আজি গধূলি যাম জলা না কি মায়েও আশা কৰি আছে এইকেইদিন ঘৰৰ ভিতৰতে সোমাই থাকা বাৰমাহে এতিয়া আজি যাওঁ বলা অলপ ঘুৰি আহোঁ

বাহিৰৰ মানুহমখাই আহি পেলাই ৰাস চায় আমাৰ ওচৰত থাকি পেলাই যাবা নোৱাৰোঁ অলপ জেগা টেম্পু এখন ভাড়া কৰিছোঁ ৰাতি বেছি নকৰোঁ দে হেৰি কৰি মেলা চেলা চাই পেলাই আহিম দে কোনোবাই যদি চকৰিত উঠা তেতিয়া দেৰি লাগিব অলপ চকৰিত নুঠিলে দেৰি নালগে এনেই মেলা চেলা চাই আহিম দে অলপ দে উঠ যি কৰা কৰিবা তাতে যাই পেলাই চকৰি তকৰি উঠিবা অঁ চেয়াৰকেইখনো তাতে উঠ যদি অঁ অঁ কিবা খোৱাবানে খোৱাব লাগিব খোৱাব লাগিব দাদাহঁতো নাযায় মই অকলে যাম মতাটো যাতে যি পাওঁ সেই অঁ বিৰিয়ানী আছে বঢ়িয়া বঢ়িয়া দোকান আহিছে গুৱাহাটীৰ পৰাই অঁ

থিয়েটাৰ আৰু ক'ত আৰু এতিয়া ইমান ভিৰ তাতে মানুহ আমি এতিয়া আগতে কাটিলে আগতে কাটিলে হ'ল হয় অঁ যাদু চাদু চাম দে যাদু টিকেট যাদু চাদু চাই আহিম অঁ অঁ দে ওলোৱা গুড লাক দে ফোন মাৰিম দে মই গধূলিকে নালাগে হ'ব দে